গলৰ চৰচৰণি কাহ চৰ্ডিৰ কথা ক'লেতো আমাৰ প্ৰথমতে আহে তুলসীৰ পাত তো সবৰ ঘৰে ঘৰেতো তুলসী থাকেই তুলসীৰ গছ সবেই পূজা চূজা কৰে তুলসীৰ পাতৰ লগত আমাৰ মৌ সৰুতে আৰু মাহঁতে তুলসীৰ পাতৰ লগত মৌ মিক্স কৰি পেলাই এনেকে চামুচে দি গৰম কৰি খোৱাই দিয়ে আৰু তেতিয়া লগালগ মানে অলপ ভাল পায়েই যাওঁ আৰু বাকী ধৰক অলপ জ্বৰ চৰ হৈ থাকিলে আমাৰ গৰম চাহ তাহ দি দিয়ে মানে গৰম চাহত আদা আদা নাইবা জালুক গুৰি কৰি পেলাই দিয়ে পুৰা মানে সেই গৰম চাহটো খাওঁ আৰু লগতে আৰু এবিধ আছে অৰ্জুন গছৰ ছাল সেইটো সেই ছালটো গুৰা কৰি মানে গৰম পানীৰ লগত আমাক খাব দিয়ে খোৱাৰ পিছত বহুত আৰাম পাই আৰু গলটো আৰু তেনেকেই এই মানে জনপ্ৰিয় আমাৰ এইখিনি বস্তুৱে আছে সৰুৰ পৰা আমি এনেকে খাই হেৰি কৰি আহিছোঁ আৰু এইবিলাক